আমাৰ সংস্কৃতিত ঋতুস্ৰাৱক কিদৰে গ্ৰহণ গণ্য কৰা হয় বুলি ক'লে অসমীয়া সমাজতো বিভিন্ন ধৰণৰ বিভিন্ন মানসিকতাৰ পৰিয়াল আছে আমাৰ অসমীয়া সমাজতো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে বুলি ক'ব লাগিব গতিকে সেই অনুসৰি ঋতুস্ৰাৱক গণ্য কৰাৰ সকলোৱে নিয়ম প্ৰণালীবিলাক বেলেগ বেলেগ কিছুমান আছে যথেষ্ট মানসিকতাৰ পৰিৱৰ্তন ঘটিছে চিন্তাৰ উন্নত হৈছে তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত মহিলাক সাধাৰণতে মহিলাক আৰাম দিব লাগে বুলি বিবেচনা কৰে আৰু মহিলাই আৰামত আছেনে চাফ চিকুনকৈ আছেনে তেওঁলোকৰ মানসিক অৱস্থাৰ ওপৰত যথেষ্ট ধ্যান দিয়া দেখা যায় কিন্তু গাঁৱত আৰু কিছুমান সমাজত এনেকুৱা নিম্ন মানসিকতা কিছুমান পৰিয়াল আছে যিসকলে পুৰণিকলীয়া পৰম্পৰাগত ধ্যান ধাৰণা এৰিব খোজা নাই এতিয়াও মহিলাক যেতিয়া ঋতুস্ৰাৱ হয় মহিলাৰ তেওঁলোকক বেলেগকৈ শুবলৈ দিয়া হয় বেলেগকৈ খাবলৈ দিয়া হয় এটা যেন চুৱা তেনেকুৱাধৰণে এতিয়াও গণ্য কৰা হয় ঋতুস্ৰাৱ হোৱাৰ সময়খিনিত আচলতে মহিলাৰ এনেও মানসিকভাৱে দুৰ্বল হৈ থাকে মুড ছুইঙচ্ থাকে মানুহৰ মুহূৰ্ত্তে মুহূৰ্ত্তে মনৰ পৰিৱৰ্তন হৈ থাকে অলপ দুখ দুখ পোৱা কথাতে তেওঁলোকৰ হুকহুকাই কান্দি দিবৰ মন যায় তেনেকুৱা মানসিক পৰিস্থিতি এটা হৈ থকাৰ পিছতো ঋতুস্ৰাৱৰ সময়ত সাধাৰণতে মহিলাক আৰু বেছি অকলশৰীয়া অনুভৱ হ'বলৈ সাধাৰণতে দিব নালাগে কিন্তু ধ্যান ৰাখিব লাগে এইটো যে তেওঁ যাতে একো কষ্টকৰ গধুৰ বস্তু ডঙা মেলা ইত্যাদি কৰিব লগা নহয় কাৰণ মহিলাগৰাকী এনেও দুৰ্বল হৈয়ে থাকে তেওঁলোকে পুষ্টি পুষ্টি থকা যেন আহাৰ যেন খাবলৈ পায় পৌষ্টিক আহাৰৰ তেওঁলোকক যোগান ধৰা ব্যৱস্থা কৰিব লাগে সেইকেইটা দিনত আৰু চাফ চিকুণৰ ব্যৱস্থা কৰিব লাগে আৰু তেনেদৰে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত আমাৰ সমাজত সাধাৰণতে কিছুমান কিছুমান পৰিয়ালত তেনেকুৱা নিয়ম একো মানি চলিব নালাগে কিন্তু কিছুমানত এতিয়াও প্ৰায় একেটা একেটা ঠাইতে থকা নিজৰ ঠাইতে বহি থকা ঢাৰি বা পাটি এখন পাৰি একো বস্তু চুব নোৱাৰিব একো বস্তুত হাত লগাব নোৱাৰিব পাকঘৰলৈ যাব নোৱাৰিব ইত্যাদি নিয়ম কিছু কিছু ঠাইত এতিয়াও চলি আছে বুলি ক'ব পাৰি বাকী পৰিষ্কাৰ পৰিচ্ছন্নতা ও সু স্বাস্থ্যৰ বিষয়ে এতিয়া বহুত সজাগ হৈছে বহুতে চেনিটেৰি পেড ব্যৱহাৰ কৰে কিন্তু পূৰ্বতে কাপোৰ মাৰি কাপোৰ মাৰি তেওঁলোকে ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু আজিকালি চেনিটেৰি পেডৰ ব্যৱহাৰ হৈছে আৰু গতিকে সজাগতা প্ৰায় সেই ক্ষেত্ৰত আহিছে বুলি ক'ব পাৰি একেবাৰে হয়তো শিক্ষাৰ পোহৰ নপৰা ঠাইতহে এতিয়াও চেনিটেৰি পেডৰ ব্যৱহাৰ হোৱা নাই বাকী হৈছে বুলি নিশ্চয়কৈ ক'ব পাৰি